আটাইতকৈ দীঘল হাইক আছিলে মোৰ লাষ্ট ইয়াৰ মই ছিক্কিম গৈছিলোঁ তহ ছিক্কিমত মোৰ ছিক্কিম যাওঁতে আমি ৰঙিয়াৰ পৰা আমি ট্ৰেইন লৈ ধৰিছিলোঁ কিন্তু ৰঙিয়াৰপৰা আমাৰ ৰাতিপুৱাই ট্ৰেইন আছিলে তহ তহ কিন্তু আমাৰ ট্ৰেইন চাৰি পাঁচ ঘণ্টা লেট আছিলে তহ লেট থকা কাৰণে আমি ৰাতিপুৱা সাত বজাত ট্ৰেইন আছিল কিন্তু আমি কমেও বাৰটামান বজাতহে আমি ইয়াৰ পৰা ওলাইছিলোঁ তহ ইয়াৰ পৰা বাৰটা বজাত ওলাই কিনে আমাৰ বহুত সময় আমি ইষ্টেশ্যনত ৰ'ব লগা হৈছিলে তহ বহুতখিনি মানে ইমানখিনি ওৱেইট কৰিবলগা হোৱাত বহুতখিনি প্ৰব্লেমছো আহিছিল আৰু যিহেতু আমি ৰাতিপুৱাই গৈছিলোঁ খোৱা লোৱাও নাছিল তেনেকৈ খুব বেছি তহ মানুহ খুব বৰিং লাগিব গৈছিল ইমানখিনি চাৰি পাঁচ ঘণ্টা হয়তো বেছিয়ে হ'ব তাতকৈ তহ বাৰটা চাৰে বাৰটামান বজাত হয়তো আমি ইয়াৰপৰা ওলাইছোঁ আমি গৈ পাইছোঁ হয়তো আমি ৰাতি আমি সাত আঠ বজামানত চাগে আমি এন জে পি পাইছোঁ আমি সাত বজা আঠ বজা মানত আৰু আমাৰ ট্ৰেইনতটো আমাৰ কিছু প্ৰব্লেমচ আছিলে কি আমাৰ ৰিজাৰ্ভেশ্যনটো আমাৰ খুব কিছু প্ৰব্লেম হৈ আছিলে তহ সেইটোক লৈয়ো কিছুমান ইচ্ছ্যু আহিছিল বাৰু যি নহওক ফাইনেলি আমাৰ ঠিক হৈ গ'ল বাৰু আমাৰ সেইটোক লৈ ৰিজাৰ্ভেশ্যনটোক লৈ কিনে তাৰপাছত আমি এন জে পি গ'লো এন জে পি হয়তো সাত আঠ হয়তো ন মান বাজিছিল চাগে আমি খাই লৈ উঠালৈকে তাতো আমাৰ কিছু কি হয় গাড়ীক লৈ আমাৰ কিছু প্ৰব্লেমচ আহিছিলে আমি যিহেতু আগতে যোৱা নাছিলোঁ নতুন ফাৰ্ষ্ট টাইম গৈছিলোঁ আৰু চব মানুহটো একে নাথাকে বাৰু চব জেগাতে তহ কিছুমান ড্ৰাইভৰ বেয়া ভাল আছিল কিছুমান ড্ৰাইভাৰ আমি বেয়া আছিলে বেয়া পাইছোঁ আমি তেনেকে ড্ৰাইভাৰটোক তহ তেওঁলোকে মানে ভাৰাক লৈ কিছু আৰ্গোমেণ্ট ভালেখিনি হৈছিল এটাটো গাড়ী পোৱা নাছিলোঁ আৰু যিখিনি পালোঁ ভাড়াক লৈ খুব বেছি আৰ্গোমেণ্ট হৈছিল যেতিয়া আমি অলপ নলেজটো আমি ইয়াৰপৰাই লৈ গৈছিলোঁ যে কিমানখিনি এনজেপিৰ পৰা ছিক্কিমলৈ ভাড়া হয় কিন্তু আমাক যিখিনি আছিলে জানা মতে তাতকৈ আমাক ডাবোল ভাড়া বিচাৰিছিলে যিহেতু বহুত ৰাতি হোৱা নাছিলে এটলিষ্ট ন ন বা দহ বাজিছিল তেতিয়া ইমানখিনিতো আৰু তেতিয়াও ইমানখিনি ভাড়া ল'ব লগা নহয় খুব বেছি পাঁচশ বা হাজাৰ টকা ভাড়া ল'ব লগা হয় কিন্তু বহুত বেছি ডাবোল লৈছিলে তহ তাৰকাৰণেও কিছু আৰ্গোমেণ্ট হৈছিলে আমাৰ মাজত ড্ৰাইভৰ আমাৰ মাজত যি নহওক বাৰু পাছত এটলিষ্ট আমিএখন ভাল গাড়ীয়েই পালোঁ বাৰু এজন ভাল ড্ৰাইভৰে পালোঁ তেওঁলোকে আমাক লৈ গ'ল ছিক্কিমৰ ছিক্কিমলৈকে তহ ছিক্কিমৰ যাত্ৰাটোৱে কমচে কম চাৰি পাঁচ ঘণ্টা আমি এনজেপিৰ পৰা ছিক্কিমলৈকে ছয় চাৰি পাছ ঘণ্টা আমি জাৰ্নি কৰিছোঁ গাড়ীতে গাড়ীতে আমি তহ আমাৰ সেইটো মই চবতচে কি দীঘলীয়া বুলি ক'ব লাগিব যে এদিনতে আমি ইমানখিনি দীঘল আমি যাত্ৰা কৰিছোঁ আৰু তহ চাৰি পাঁচ ঘণ্টা গৈ খুব বৰিঙো লাগিছিল খুব ভাগৰুৱাও হৈছিলোঁ ভোক পিয়াহ মানে একদম বহুত বেছি মানে আছিলে হেক্টিক আছিলে সেই দিনটোত তাৰপাছত আমি তিনটা বজাত আমি তিনটা চাৰিটা বজাত আমি ছিক্কিম হোটেল পাইছিলোঁ তহ হোটেলত আমি খুব বেছি দুঘণ্টা বা তিনি ঘণ্টাহে ৰেষ্ট লৈছিলোঁ তাৰপৰা আকৌ আমি ৰাতিপুৱাই আকৌ ছিক্কিমখন চাব ওলাই গৈছিলোঁ আমি নৰ্থ ছিক্কিমৰ ফালেই গৈছিলোঁ তহ চাই সেইদিনাই আমি ছাইট ভিউবিলাকো একেলগে চাই লৈছিলোঁ তহ সেইদিনা আমাৰ সেই ক'ব গ'লে সেইবাৰ চৌবিছ ঘণ্টা তেতিয়া আমাৰ ৰেষ্ট নাছিলে খুব বেছি দুঘণ্টামানহে আমি ৰেষ্ট কৰিছোঁ তহ সেই সেইটোতো মোৰ চবচে কি এটা মানে হেক্টিক ডে আছিলে মোৰ কাৰণে ভালো লাগিছিল বাৰু কিন্তু আৰ্গিউমেণ্ট অকণমান ৰিজাৰ্ভেশ্যন প্ৰব্লেম অকণমান গাড়ী উৱেইটিং এইবিলাকত লৈ কিনে অলপ কিছু ফেচ কৰা প্ৰব্লেম ফেচ কৰা গৈছিলে